হেল্ল'

অ' হয়

হয় মেম মই আপোনাক ক'ব বিচাৰিছো যে আমি শেহতীয়াকৈ তাৰ বাবে এটা পেকেজ প্ৰস্তুত কৰিছো সে তাৰ কাম বৰ্তমান চলি আছে নিশ্চয় সেই পেকেজত চাৰি চাৰি ৰাতি তিনি দিন পাব আপোনালোকে তিনি দিনৰ বাবে ব্ৰেকফাষ্ট দিয়াৰ বিনামূলীয়া আৰু সম্পূৰ্ণ পেকেজ পোন্ধৰ হেজাৰ পোন্ধৰ হেজাৰ এপ্ৰ'ক্সিমেটলি আপোনালোকৰ পৰিব

আপুনি গতিকে কেতিয়া যোৱা পৰি পৰিকল্পনা কৰিছে

ঠিক আছে হৈ যাব মেম আপুনি এমাহৰ বাবে হ'ব মেম মেম এই পেকেজটোত বুকিং কৰাৰ বাবে আপুনি আপোনাৰ আইডি প্ৰুফ আৰু ফটোগ্ৰাফৰ কপি সৈতে পঁচিছশ টকা দিব লাগিব এডভান্স হিচাপে কাৰ্ড দি বা নগদ ধন বা আপুনি চেকযোগে ধন পৰিশোধ কৰিব পাৰিব আমাৰ সেইখিনি সুবিধা আছে সম্ভৱ সম্ভৱ একো প্ৰব্লেম নাই আপুনি যদি অনলাইন সুবিধা হয় আপুনি সেইমতে দিলেও হ'ব ঠিক আছে মই আপোনাক এইটো নম্বৰতে ফোন কৰি দিম ডিটেইলছখিনি থেংক ইউ